বলিউড আৰু টলিউডে ভাৰতৰ সকলো ঠাইতে বৰ্তমান ফেশ্বন ট্ৰেণ্ডক খুব বেছিকৈ প্ৰভাৱিত কৰিছে কিয়নো বৰ্তমান উঠি অহা সিসকল যুৱক যুৱতী বা বেলেগ ধৰণৰ ব্যক্তি সকলো আছে তেওঁলোক সকলোৱে বিভিন্ন ধৰণৰ ডিজাইন ব্যৱহাৰ কৰে যিসমূহ বলিউডত ব্যৱহাৰ কৰে বলিউডৰ অভিনেতা অভিনেত্ৰী সকলে আৰু বৰ্তমান তেওঁলোকৰ কাপোৰৰ ষ্টাইল সমগ্ৰ ভৰততে প্ৰচাৰ হৈছে মোৰ এনে ভাল লগা বহুত চিনেমা বা চৰিত্ৰ আছে বিভিন্ন ধৰণৰ চিনেমাত তাৰে ভিতৰত উল্লেখ কৰিবলগীয়া হৈছে পাঠান জৱান সূৰীয়ৱংছী ৰকী অৰ ৰাণী কি প্ৰেম কাহানী তাৰ পিছতে অসমীয়া চিনেমাৰ ভিতৰত মোৰ ৰঘূপতি ডঃ বেজবৰুৱা এইসকল চৰিত্ৰৰ কাপোৰসমূহ খুব ভাল লাগিছিলে আৰু মোৰ ৰকী অৰ ৰাণী কি প্ৰেম কাহানীখনৰ কাপোৰত আলিয়া ভট্টে পিন্ধা যিসমূহ শাৰী আছিলে যিটো যিসমূহ শাৰীত দুটা দুটা ৰং ব্যৱহাৰ কৰা হৈছিলে শাৰীসমূহত সেই শাৰীসমূহ মোৰ খুব বেছি ভাল লাগিছিলে আৰু তেনেকুৱা ধৰণৰ শাৰী পিন্ধাৰ খুব ইচ্ছা আছিলে মোৰ আৰু মই সেয়ে তেনেকুৱা ধৰণৰ শাৰী বিভিন্ন ধৰণৰ এপ্ছত যেনে ফ্লিপকাৰ্ট মিন্ত্ৰা আমাজন এনেকুৱা সমূহত বিচাৰিছিলোঁ তেনেকুৱা শাৰী আৰু তাৰে এখন শাৰী মই লৈছোঁ